মই কলেজত পঢ়ি থকাৰ দিনতে নতুন ফটোগ্ৰাফাৰবোৰক দেখি এটা বিশেষ ধৰণৰ মোৰ মন গৈছিল যে মই এসময়ত গৈ এজন ভাল ফটোগ্ৰাফাৰ হ'ম আৰু সেই ফটোগ্ৰাফীৰ পেচাটো পেচা হিচাপে লোৱাৰ সেই ভাৱনাটো আহিছিল আমাৰ ইনষ্টাগ্ৰামৰ চেলিব্ৰিটি ফটোগ্ৰাফাৰবোৰক দেখি আৰু ইউটিউবাৰ পিটাৰ মেককিনন আৰু ফাৰ্নেণ্ড' এৰেৰা সিহঁতৰ এই ফটোগ্ৰাফিবোৰ দেখি ফটোগ্ৰাফিক পেচন হিচাপে ফাৰ্ষ্ট লৈছিলোঁ কাৰণ সৰুৰে পৰা মোৰ মা দেউতাই বহুতো বিভিন্ন ধৰণৰ কেমেৰা আমাৰ কাৰণে ফুৰিবলৈ যাবলৈ সময়ত ফটো তুলিবলৈ কাৰণে কিনিছিল আৰু সেই কেমেৰাবোৰ ইউজ কৰি কৰি মোৰ এসময়ত এই ফটোগ্ৰাফাৰবোৰক দেখাৰ পিছত ফটোগ্ৰাফিক এটা পেচা হিচাপে লোৱাৰ কথা ভাবিছিলোঁ ফটোগ্ৰাফীৰ কাৰণে মেইনলি এটা ভাল ডি এছ এল আৰ আৰু তাতকৈ বেছি দৰকাৰী হ'ল তাৰ লেন্সকেইখন ফটোগ্ৰাফীৰ আৰু বিভিন্ন ধৰণৰ ইকুইপমেণ্ট পোৱা যায় যেনে ট্ৰাইপড লেন্স ফিল্টাৰ এন ডি ফিল্টাৰ আৰু মেট বক্স আৰু বিভিন্ন ধৰণৰ ফাষ্ট এছ ডি কাৰ্ডছ আজিকালি ষ্টিল ইমেজ ফটোগ্ৰাফীৰ কাৰণে মেইনলি ইউজ কৰা হয় মিডিয়াম ফৰ্মেট কেমেৰা আৰু ভিডিঅ'ৰ কাৰণে চ'নিৰ কেমেৰাবোৰ আজিকালি বিশেষভাৱে বিখ্যাত ফটোগ্ৰাফীৰ মেইন ইম্পৰ্টেণ্ট চবতকৈ কথাটো হ'ল লাইটিং সেই লাইটিঙৰ কাৰণে আজিকালি গ'ডকছ কোম্পানী আছে এমব্ৰেইন কোম্পানী আছে সেই কোম্পানীবোৰে বিভিন্ন ধৰণৰ ভাল ভাল ইকুইপমেণ্টছ বনায় এই লাইটিংবোৰ ভালদৰে ইউজ কৰিলে ফটোখনৰ কোৱালিটি বহুত পৰিমাণে বঢ়াব পাৰি যদিও মানুহে আজিকালি ডি এছ এল আৰ টোক বেছি গুৰুত্ব দিয়ে হ'লেও মোবাইল ফটোগ্ৰাফি কৰাও মই বহুত ভাল ভাল ফটোগ্ৰাফাৰ দেখিছোঁ ইনষ্টাগ্ৰামত গতিকে এই ফটোগ্ৰাফাৰবোৰক দেখিয়েই মোৰ ফটোগ্ৰাফিক এক পেচা হিচাপে লোৱাৰ কথা ভাবিছিলোঁ আজিকালি বিয়াৰ ফটোগ্ৰাফীৰ কথা বিশেষভাৱে প্ৰচলিত বিশেষকৈ আমাৰ অসমত তাৰকিক বৰা ফটোগ্ৰাফী ইউনিক ফটোগ্ৰাফী এইবোৰে বিশেষভাৱে বিখ্যাত হৈছে সেইবোৰত বিভিন্ন ধৰণৰ দামী দামী ড্ৰ'ণ আৰু ডি এছ এল আৰ মিৰৰলেছ কেমেৰা ভিডিঅ' কেমেৰা এইবোৰ ইউজ কৰে গতিকে কোৱালিটি যথেষ্ট পৰিমাণে বাঢ়িছে আগতকৈ আৰু বহুত চিনেমেটিক লুক দিয়া হয় আজিকালি বিয়াৰ ফটোগ্ৰাফিক গতিকে সেয়া বিয়াৰ ফটোগ্ৰাফীৰ কথা এইখিনিয়ে ক'লোঁ